হ'ব এতিয়া মানে ল'ৰাৰ কাৰণে হয় এ বাৰ বছৰ বাৰ বয়সমান হৈছে বাৰমান

টিউবলেছটো হ'লে বেছি ভাল হয় বাৰ দহ হেজাৰ মানৰ হ'লে হৈ যাব আৰু বেছি ডাঙৰো নালাগে এতিয়া মানে নাই নেকি আচ্ছা

আচ্ছা হয় হয় হয় আচ্ছা ঠিক অ হয় হয় হয় আচ্ছা ঠিক আছে হ'ব হ'ব ঠিক আছে অ অ অ ঠিকে আছে ল'ৰাৰ পচণ্ডৰ হ'লে মই লৈ ল'ম বাৰু হয় হ'ব ঠিক আছে ঠিক আছে অ অ ঠিক আছে ঠিক আছে